হেল্ল' অঁ কোনে বা কৈছে হয় হয় দোকানী হয় অঁ কি কি বা ফল লাগে অঁ অঁ কিবা কিবা এই কিবা পাতিছে নেকি ঘৰত অঁ অঁ কি কি লগা আছিলে ফল ফল এতিয়া আছে অঁ আপেলটোতো এতিয়া দাম বাঢ়ি আছে দুইশ টকা হ'ব কিলো আপেলত আৰু নাচ নাচপতিটো আপোনাৰ ডেৰশ হ'ব কিলো কলৰ আশী পঞ্চাছ টকা আৰু আপুনি কি কল ল'ব চেনী কল ল'বনে মালভোগ কল ল'ব অঁ চেনী কলটো চেনী কলটো পঞ্চাছ টকা লাগিব আজিকালি কলৰ থোকবিলাক কিনোতে দাম বেছি হয় দুশৰ পৰা তিনিশ আঢ়ৈশ চাৰিশ এনেকুৱা থোক কিনিব লাগে দচ বাৰ আখি কল থাকে এতিয়া পঞ্চাছ টকা কমত দিব নোৱাৰি না না না দে তাতকে কমত নহ'ব আপেল দুশ টকা হ'ব তাৰপিছত আপোনাৰ নাচপতি ডেৰশ টকা কল আপুনি পঞ্চাছ টকা হেৰি চেনী কল ল'লে পঞ্চাছ টকাকে হ'ব আৰু মালভোগ কল ল'লে আশী টকা দিব লাগিব কলটো ভালেই পাব মাত্ৰ দামটো সেই মই কোৱামতে দিব লাগিব আৰু